হয় মই পেইণ্টিং কৰি ভাল পাওঁ বিভিন্ন ধৰণৰ পেইণ্টিং মই কৰি আহিছোঁ মানুহৰ ছবি আঁকিও মই ভাল পাওঁ প্ৰাকৃতিক দৃশ্যৰপৰা আৰম্ভ কৰি জীৱ জন্তু ছবিলৈকে মই আঁকিবলৈ যত্ন কৰি আহিছোঁ কিন্তু তাৰ মাজত মহাভাৰতৰ যুদ্ধক লৈ মই যিখন কাল্পনিক ছবি অংকন কৰিছিলোঁ সেই ছবিখনেই মোৰ আটাইতকৈ ভাললগা প্ৰিয় এখন ছবি কাৰণ সেই ছবিখনেই গোটেই যুদ্ধখনৰ এটা আভাস আমাৰ মনত বাৰুকৈ মানে দাগ বহুৱাই গৈছিল আৰু সেই ছবিখন নিখুঁতভাৱে অংকন কৰিবলৈ যাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল মই কিমানটোৰ সফল হৈছিলোঁ বা সঠিকভাৱে অংকণ কৰিব পাৰিছিলোঁ সেইটো মই নকওঁ কিন্তু মোৰ আছিল সেইখনেই আটাইতকৈ ভাললগা আৰু উৎকৃষ্টমানৰ বুলি মই ভাবিছোঁ নিজকে আন ছবিবোৰৰ তুলনাত মোৰ ভাললগা আটাইতকৈ ছবিখন হ'ল মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ৰণৰ এই ছবিখন